মই দুদিনমানৰ আগত এটা কুৰ্টি লৈছিলোঁ কুৰ্টিটো মই ভাল পাইছোঁ মই গৰম দিনত কুৰ্টিটো পিন্ধিছোঁ পিন্ধিবলৈ চফ্ট কোমল চিলনি ভাল গৰম দিনত গাৰ ঘাম শুহি লয় মই কুৰ্টিটো বহুতবাৰ ধুইছোঁ কিন্তু কুৰ্টিটোৰ ৰঙ যোৱা নাই চিলনীবোৰ বহুত টান গতিকে চিলনিবোৰ এৰাই যোৱা নাই